নমস্কাৰ মোৰ নাম মানসী বৰুৱা মোৰ ঘৰ শোণিতপুৰ জিলাৰ কাটনি গাঁৱত আৰু মোৰ অঞ্চলটোৰ নাম ঠেলামৰা কাটনি গাঁও আমাৰ গাঁওখনৰ নামটোৰ উৎপত্তি হৈছে ককাহঁতৰ পৰা শুনামতে যিহেতু এই গাঁওখনৰ প্ৰায় অধিক সংখ্যক মানুহেই সূতা কাটিছিল সেইবাবে এই গাঁওখনৰ নাম কাটনি গাঁও হ'ল আৰু আনহাতে আমাৰ অঞ্চলটোৰ নাম ঠেলামৰা ঠেলামৰা নামটো ঠেলামৰা এখন নদী আছিল যিহেতু নদীখনত কোনোধৰণৰ দলঙৰ ব্যৱস্থা নাছিলে অতীতত সেইকাৰণে দল নদীখনত এখন নাৱৰ ব্যৱস্থা আছিল নদীখন যথেষ্ট বহল নাছিল সেইকাৰণে মানুহবোৰে নাৱত যাত্ৰীক বহাই এটা পাৰৰ পৰা ঠেলি দিছিল আৰু নাওখন গৈ আনটো পাৰত লাগি ধৰিছিল তো মানুহবিলাকে তেনেকৈয়ে অতীতত যাতায়ত ব্যৱস্থা এই অঞ্চলটোত কৰিছিলে যাৰ বাবে এই অঞ্চলটোৰ নাম ঠেলামৰা হ'ল